গৰমৰ দিনত সাঁতোৰ গৰমৰ দিনত ঠাণ্ডা অনুভৱ কৰিবৰ বাবে সাঁতোৰটো এটা বেয়া পক্ষতো আছে আৰু এটা ভাল পক্ষতো আছে বেয়াটো এনেকুৱা আপোনাৰ ধৰক পুখুৰী বা নাদ সেইকেইটাত যদি আপুনি গা ধুৱে বা গা ধুব যায় তাত আপোনাৰ য'ত বন্ধনত পানীটো থাকে য'ত ৰ'দ পৰি থাকে তাত আপুনি গা ধুবলৈ গ'লে গৰমৰ অনুভৱটো আপোনাৰ গৰমৰ অনুভৱে থাকিব য'ত নেকি পানীটোত আপুনি চলাচল কৰিব নোৱাৰে য'ত একে ঠাইতে থাকে য'ত বাম তাত য'ত বেলি উত্তপ্ত পৰিমাণে তাপমাত্ৰা পায় য'ত আপোনাৰ গাটো যেতিয়া নামিব গৰমৰ অনুভৱটো হয় পুখুৰীবিলাকত আৰু নাদবিলাকত আৰু নদী নদীৰ কথাটো হৈছে নদীত গা ধুলে আপোনাৰ ঠাণ্ডাৰ অনুভৱ হ'ব তাত আপোনাৰ বোৱতী নদী য'ত নদীত সোঁত মাৰি থাকিব য'ত মানে বৈ থাকিব তাত আপোনাৰ গৰম উত্তাপটো নহয় গৰমৰ অনুভৱ আপুনি ইমান নাপায় তাত ঠাণ্ডাৰ অনুভৱটোহে পাব অনুভৱটো এনেকে পাব বোৱতী নৈ আপোনাৰ ডাঙৰ নদী এখনৰ কাষত বহি গৰম দিনত তাতে বহুত পাৰত বহিও বহুত ভাল লাগে আমাৰ ওচৰতে নদী আছে সোৱনশিৰী নদী আছে সুমদি নদী আছে সেইটো কাৰণে আমি গম পাওঁ সোৱনশিৰী নদীৰ কিনাৰত বহিলে আপোনাৰ আপোনাৰ গৰমৰ অনুভৱটো নহয় তাত ডাঙৰ নদী কিনাৰত বহিলে সদায় বতাহ মাৰি থাকে তাৰপৰা যিটো আপোনাৰ সোঁতৰ যোনটো সোঁতৰ আপোনাৰ পাকনি বুলি কয় এ পাকনি বুলি কোৱা বস্তু এটা আছে সেই বস্তুটো যিহেতু পকাই পকাই আহি থাকে নদীখনত তেতিয়া আপোনাৰ গৰমৰ উত্তাপটো নাপায় ঠাণ্ডাৰ তলৰ পৰা ওপৰলৈ পানীটো আহে ওপৰৰ পৰা তললৈ পানীটো যায় মিক্সিং হৈ থাকে যিহেতু মিক্সিঙত থাকে সেই পানীটোত আপোনাৰ কাষত বহি থাকিলেই আপোনাৰ গৰমৰ অনুভৱটো নহয় আৰু আমাৰ ইয়াত দুই চাৰিজন ল'ৰা এনেকৈ গৈ নদীৰ পাৰত বহি থাকোঁ ধুনীয়া ধুনীয়া ঠাণ্ডা হাৱা মাৰি থাকে বহুত ভাল লাগে আৰু গা ধুবলৈ হ'লে সৰু সৰু নদীত সোঁত বৈ থকাৰ আপোনাৰ আমি যাওঁ চাৰি পাঁচজন গৈ ধুনীয়াকে গা চা ধোওঁ তাত ঠাণ্ডা অনুভৱটো হয় সোঁতটো বলি থকাৰ কাৰণে গৰমৰ উত্তাপটো তাত পৰিব প্ৰভাৱ পৰিব নিদিয়ে নদীৰ যিহেতু মই কৈয়ে গ'লোঁ পুখুৰী আৰু নাদ সেই দুটা জেগাত আপোনাৰ একে ঠাইতে পানীটো গোট খাই য'ত থাকে তাত গৰমৰ উত্তাপটো হয় আৰু ৰ'দ পৰি থকাৰ অৱস্থাত নদীত কিন্তু ৰ'দ পৰিলেও আপোনাৰ গৰমৰ প্ৰভাৱটো নপৰে কাৰণ তেওঁ বৈয়ে থাকে আৰু বোৱতী নৈত সদায় উত্তাপটো কম পৰে আৰু তলৰ পানীটো যিহেতু ওপৰলৈ আহে বা গৈ থাকে ৰখি নেথাকে তেনেকুৱাত এ ভাল সাঁতুৰিবলৈ গৰম দিনত আৰু গৰম দিনত এই সাঁতোৰাৰ বৰ ভালো নহয় বেমাৰ আজাৰো হয় বুলি বয়সস্থ লোকে আগতে আমাক কয় কাৰণ বেছিকৈ গা ধুলে ৰ'দত বা আ কিবা ৰ'দ বেছিকৈ দি থাকিলে দিনভৰ যদি আপুনি সাঁতুৰি বা গা ধুই থাকে তাত আপোনাৰ বেমাৰ আজাৰো হ'ব পাৰে তেনেকুৱা হেৰিয়ত আপুনি কম পৰিমাণে গা ধুলে তাত কোনো ক্ষতি নহয় আৰু আমাৰ ইয়াত নদীত আমি গা ধুওঁ ভাল লাগে গা ধুই আমি চাৰি পাঁচজন ল'ৰা এতিয়াও আমি চাৰি পাঁচজন ল'ৰাই এৱনদীত গা ধুব যাওঁ বুৰিয়াওঁ ইপাৰৰ পৰা সিপাৰলৈ যাওঁ আৰু পানীটো বহুত ঠাণ্ডা হয় সেইবাবে আমি নদীত ধুওঁ পুখুৰীত নোধুওঁ পুখুৰীৰ পানীটো বহুত গৰম আৰু পুখুৰী পানীটোৰ আপোনাৰ যিহেতু এটা জোক বোলা বস্তু আছে পুখুৰীবিলাকত বেছি থাকে নদীত বোৱতী নদীত জোকটো কম থাকে বুলি কয় আমাৰ বয়সস্থ লোকে কয় যিহেতু এ নদীৰ জান জুৰি এইবিলাকত জোকটো বেছি থাকে জোকেটো তেজ খায় সেইবাবে আমি পুখুৰীত নদী নদীত নদীত বোৱতী নদীত অলপ গা ধুই ভাল পাওঁ আমি তেনেকৈয়ে ধোওঁ আৰু সকলোৱে আমাৰ ইয়াত সকলোৱে এখন নদী ন আছে নদীখনৰ নাম হৈছে সুমদি নদী আমি চা দহ পোন্ধৰজন গোট খাই হ'লেও আমাৰ দহ পোন্ধৰজনো হৈ যায় গোট খাই এনেকৈ গা ধুওঁ কাপোৰ ধোওঁ খেলোঁ বুৰিয়াওঁ এনেকে কৰি আমি জীৱন নিৰ্বাহ কৰি আছোঁ বৰ্তমান আৰু গৰম দিনত গা ধোৱাটো বেয়াও নহয় ভালো নহয় বেমাৰৰ পক্ষে বেয়া আৰু ইভাগে ভাল ঠাণ্ডাৰ ঠাণ্ডা গৰমৰ কাৰণে এ গৰমৰ দিনত ঠাণ্ডা অনুভৱ কৰিবৰ বাবে সাঁতোৰ এটা নদীত ধোৱাটো ভাল বুলি মই ভাবোঁ আৰু গৰমৰ দিনত যদি পুখুৰীত বা নাদত ধুৱে আপোনাৰ গৰমৰ দিনত ঠাণ্ডা অনুভৱ কৰিবৰ বাবে পুখুৰী বা নাদত ধুৱে তেতিয়া আপোনাৰ অপকাৰ হ'ব পাৰে কাৰণ গৰম গেছটো আপোনাৰ গাত লাগি যাব পাৰে সেইবাবে আপুনি পুখুৰীত নুধুই নদীত ধোৱাটো বিশেষ বহুত প্ৰয়োজন বুলি মই ভাবোঁ আৰু নদীৰ বোৱতী নদীৰ পানী কেতিয়াও বেয়া নহয় খাৰে নধৰে কিবা নহয় আ সেইটো পানী আহিলে আৰু গৈ আছে আহিছে গৈ আছে তেনেকুৱাই কিন্তু পুখুৰীটো হৈছে একলগত থকা যি টি পৰে বা তাত আপোনাৰ শেলাই চেলায়ো এনেকুৱা ধৰণৰ পৰে খা খজুৱতিও হ'ব পাৰে গৰম দিনত বিশেষকে আমাৰ এইপিনে খা খজুৱতিটো বেছি হয় আৰু নদীত তেনেকুৱা আমি হোৱা দেখিবলৈ নাপাওঁ কাৰণ তাত বেয়া যিটো বস্তু কিবা যদি বেয়া বস্তু হয় বেয়া বস্তুবিলাক উটি গুচি যায় আৰু এ পুখুৰীবিলাকত তাত জমা হৈ বৰষুণৰ পানী বা গৰমৰ উত্তাপত আপোনাৰ শেলাই বহি তাত খজুৱতি আপোনাৰ খজুৱতি কিবাকিবি হ'ব পাৰে সেইবাবে কওঁ পুখুৰীত নুধুই আপুনি গৰম দিনত নদীত ধুব পাৰে